মই স্কুলত ড্ৰয়িং শিকিছিলোঁ মই জনাত ভাৰতত একাধিক সুনাম ধন্য প্ৰতিষ্ঠান আছে যি শিল্পীসকলৰ বাবে বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ কৰ্ছসমূহ আগবঢ়ায় ভাৰতৰ কিছু পৰিচিত শিল্প মহাবিদ্যালয়সমূহ হ'ল ফেকেলটি অৱ ফাইন আৰ্টছ এম এছ বিশ্ববিদ্যালয় বৰোদা ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰাচীন আৰু সন্মানজনক শিল্প বিদ্যালয় যি পেইণ্টিং ভাস্কৰ্য আৰু প্ৰিণ্ট মেকিং আদিৰ দৰে বিভিন্ন বিষয়ত ডিগ্ৰী কৰ্ছ আগবঢ়ায় নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন এন আই ডি আহমেদাবাদ যদিও এন আই ডি অধিক ডিজাইনমুখী ই ভাৰতৰ শ্ৰেষ্ঠ ডিজাইন বিশ্ববিদ্যালয়সমূহৰ মাজত পৰে যি সৃজনশীলতা আৰু প্ৰযোজ্য ডিজাইন ব্যৱহাৰৰ লগত একত্ৰিত কৰ্ছসমূহ আগবঢ়ায় যেনে ইণ্ডাষ্ট্ৰিয়েল ডিজাইন আৰু এনিমেচন জামিয়া মিলিয়া ইছলামিয়া নতুন দিল্লী দৃশ্যমান কলাৰ আৰু ডিজাইনৰ ব্যাপক কৰ্ছসমূহৰ বাবে পৰিচিত যি ছাত্ৰসকলক ঐতিহ্যগত আৰু আধুনিক কলাৰ ৰূপসমূহ একেলগে অন্বেষণ কৰাৰ সুযোগ দিয়ে দিল্লী কলেজ অৱ আৰ্ট দিল্লীত এক সুপৰিচিত পৰি প্ৰতিষ্ঠান যি পেইণ্টিং ভাস্কর্য আৰু আন ঐতিহ্যগত কলা ৰূপসমূহৰ ক'ৰ্চসমূহ আগবঢ়ায় ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় কলকাতা ফাইন আৰ্টছ আৰু প্ৰদৰ্শনমূলক কলাৰ এক বিশেষজ্ঞ প্ৰতিষ্ঠান যি বিভিন্ন কলাৰ অভিব্যক্তিত আগ্ৰহী ছাত্ৰৰ বাবে এক আদৰ্শ বিকল্প কিছুমান স্বতন্ত্ৰ শিল্প বিদ্যালয় যেনে কলা ভৱন শান্তি নিকেতন আৰু ত্ৰিবেনী কলা সংগমৰ মাধ্যমে কিছু অস্থায়ী কোৰ্ছ আৰু কৰ্মশালা উপলব্ধ থাকে যি নিৰ্দিষ্ট দক্ষতা বা শিল্পৰ শাখাসমূহৰ ওপৰত কেন্দ্ৰিত যদি আপুনি শিল্পৰ ক্ষেত্ৰত কাৰ্যকৰীভাৱে আগবাঢ়িবলৈ ইচ্ছুক তেন্তে এটা স্পষ্ট লক্ষ্য স্থাপন কৰা অত্যন্ত গুৰুত্বপূৰ্ণ উদাহৰণস্বৰূপে আপুনি যদি এক ফাইন আৰ্টিষ্ট ডিজিটেল ইলাষ্ট্ৰেটাৰ বা আৰ্ট কিউৰেটাৰ হ'বলৈ আগ্ৰহী তেন্তে প্ৰত্যেক লক্ষ্যৰ বাবে এক ভিন্ন পথৰ প্ৰয়োজন কিছুমান শিল্পী স্বতন্ত্ৰভাৱে গেলেৰীৰ বাবে সৃষ্টি কৰা কাম কৰে আনহাতে কিছুমানে এনিমেচন চিত্ৰ নাট্য বা বিজ্ঞাপন আদিৰ দৰে উদ্যোগসমূহত কাম কৰে এই লক্ষ্যসমূহ পূৰণ কৰিবলৈ দক্ষতাৰ বিকাশৰ ওপৰত মনোযোগ দিব পৰা উচিত প্ৰথমে মূল ফোতক জ্ঞান লাভ কৰাৰ পৰা আৰম্ভ কৰিব লাগে সেয়া হয় আনুষ্ঠানিক শিক্ষা বা আত্মশিক্ষাৰ মাধ্যমে তাৰপিছত আপোনাৰ দক্ষতা আৰু সৃজনশীলতাৰ প্ৰতিনিধিত্ব কৰা এক প'ৰ্টফলিঅ' নিৰ্মাণ কৰা উচিত নেটৱৰ্কিং বিশেষভাৱে গুৰুত্বপূৰ্ণ প্ৰদৰ্শনী সহযোগিতা আৰু অনলাইন প্লেটফৰ্মত অংশগ্ৰহণ কৰি আপুনি সম্ভাৱ্য গ্ৰাহক বা নিয়োগকাৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে আজিৰ ডিজিটেল পৃথিৱীত ছ'চিয়েল মিডিয়া বা ব্যক্তিগত ৱেবছাইটৰ মাধ্যমে অনলাইন উপস্থিতি বজাই ৰাখা আপোনাৰ দৃশ্যমান্যতা বৃদ্ধি কৰাৰ বাবে সহায়ক হ'ব পাৰে অৱশেষত এক শিল্পী ক্ৰীড়া এক নিৰন্তৰ অধ্যয়ন আৰু নতুন কৌশল প্ৰৱণতা আৰু প্ৰযুক্তি অৱলম্বন কৰাৰ প্ৰক্ৰিয়া আনুষ্ঠানিক প্ৰশিক্ষণ বা হাতে কলমে অভিজ্ঞতাৰ মাধ্যমে আগ্ৰহী শিল্পীসকলে তেওঁলোকৰ শিল্পকৰ্মৰ প্ৰতি প্ৰতিশ্ৰুতি ৰাখিব লাগিব আৰু বৃদ্ধি আৰু প্ৰচাৰৰ সুযোগসমূহ ব্যৱহাৰ কৰিব লাগিব